দৰিদ্ৰতা হোৱাৰ বাবে আমাৰ নানা অসুবিধা হয় কাৰণ আমাৰ পইচা পাতি নাই হস্পিটেলত নিবৰ কাৰণে আমাৰ বহুতো অসুবিধা হয় নিজৰ গাড়ী গোৰা নাই ৰাস্তা বেয়া আৰু এম্বুলেঞ্চো নাহে এম্বুলেঞ্চক মাতিলেও ফোন কৰি কৰি এক ঘণ্টামান মূৰত আহে আৰু সেই এক ঘণ্টামান মূৰত আহি পোৱালৈকে আমাৰ পেচেনজন গোলাঘাট গৈ নাপায়েই গোলাঘাট গৈ নোপোৱাত আমাৰ মৃত্যু হয় আৰু সেইকাৰণে আমি ক'ব বিচাৰোঁ যে এখন আমাক হস্পিটেল লাগে আৰু গাঁৱৰ মানুহৰ কাৰণে এখন এখন এম্বুলেঞ্চ লাগে এনেদৰে টকা পইচা নথকা মানুহ আমাৰ বহুতো দুখীয়া মানুহৰ কাৰণে কষ্ট হয় গাঁৱত আমি বোকা পানী ৰাস্তা সেইকাৰণে আমাৰ গাড়ী গোৰা নাহে এজন ডক্টৰ ভাল আহা হেঁতেন আমাৰ ইয়াত বহুত ভাল হ'লহেঁতেন আৰু এখন এখন যদি হস্পিটেল বঢ়াই দিলেহেঁতেন তেনেকেও বহুত সুবিধা হ'লহেঁতেন আমি আমাৰ নিজৰ হেৰি গাড়ী গাড়ী নাই লোকৰ গাড়ীত নিব লাগে সেইকাৰণে পইচা পাতি নথকাৰ কাৰণে বহুত অসুবিধা হয় সেইকাৰণে চৰকাৰে এখন যদি এম্বুলেঞ্চ দিয়ে আমাৰ বহুতো অসুবিধা হ'ল হেঁতেন আৰু স্বাস্থ্যসেৱাৰ স্বাস্থ্যসেৱাৰ কাৰণে আমি তেখেতলোকক কওঁ যে এখন এখন এম্বুলেঞ্চ দিয়ক আৰু আমি ইমানকৈ পইচা পাতি নাই